পোহনীয়া কুকুৰাৰ ওপৰত আমাৰ এনেকুৱা হৈছে মই এতিয়া দুইজাতৰ কুকুৰাৰ কথা ক'বলৈ গৈছোঁ কুকুৰা মই লোকেল আৰু সোণালী কুকুৰা দুয়োটাই পোহোঁ কিন্তু এতিয়া সোণালী কুকুৰাটো কণীটো বেছিকৈ পাৰে আৰু ৱেটটো বেছিকৈ হয় লোকেল কুকুৰা ৱেইটটো আপোনাক লাহে লাহে হয় কিন্তু আপোনাৰ ৱেইট কুকুৰা লোকেল কুকুৰাও ৱেইটটো বাঢ়ে কিন্তু ৱেইটটো অকণ লাহে লাহে বাঢ়ে কিন্তু সোণালী কুকুৰা এনেকুৱা হয় ৱেইটটো সোনকালে বাঢ়ে আৰু কণীটো খুব বেছি পাৰে ঘনাই কণীয়ে পাৰি থাকে কিন্তু পোৱালি নোলায় সেই পোৱালি নোলোৱাৰ কাৰণে সোণালে কুকুৰাটো হৈছে অলপ ভাল আৰু আপোনাৰ বিক্ৰী কৰিবৰ কাৰণে আপোনাৰ ৱেইটটো সোনকালে হয় তাৰমানে সোণালী কুকুৰাটো বেছিকৈ কণী পাৰে লোকেল কুকুৰাটো এনেকুৱা হৈছে লোকেল কুকুৰাই কণী পাৰে ৱেইট বাঢ়িবৰ কাৰণে টাইম লাগে আৰু কণীত মানে আপুনি ডাঙৰ খুব বেছি তিনিমাহ চাৰিমাহ পাঁচমাহৰ পাছতহে কণী পাৰে তাৰ ফলত মানে কি হয় আমি সোণালী কুকুৰাটো সোনকালে বিক্ৰী কৰিবৰ কাৰণে হৈ যায় আৰু লোকেল কুকুৰাটো পাছত বিক্ৰী কৰিবপৰা যায় কিন্তু লোকেল কুকুৰাৰ ফলত আমি বহুতখিনি অসুবিধাও হয় খোৱা বোৱাৰপৰা আদি কৰি ঘৰৰ বস্তু কিনাৰপৰা হেৰি কৰাৰপৰা বহুতখিনি সুবিধা হয় লোকেল কুকুৰা ৱেইটটো কম হয় যদিও আমি পাৰ কে জি চাৰিশ টকাকৈ বিক্ৰী কৰা হয় কিন্তু আমি সোণালী কুকুৰাও আমি সেই একেটাই তাতকৈ অকণমান কম ৰেটত বিক্ৰী কৰোঁ কিন্তু লোকেল কুকুৰা মানুহে খাবলৈ ভাল পায় কাৰণে বিক্ৰী আমি চাৰিশ টকা কিনি নিয়ে মানে আপুনি বেপাৰীয়ে নিবলৈ আহিলে বুলি কওঁ আমি তাক আমি তিনিশ ত্ৰিছ টকাত বিক্ৰী কৰা হয় আৰু লোকেল কুকুৰাও মানে কি বুলি ক'ম ৱেইটটো বঢ়াবলৈ ভাল হয় আৰু এনেকৈ সোণালী কুকুৰাকো ৱেইট বঢ়াবলৈ বেছি ভাল হয় কণী বেছিকৈ পাৰে আৰু আপোনাৰ যেনেকৈ হাঁহ লোকেল হাঁহ আৰু কেম্বেল হাঁহ কেম্বেল হাঁহে কণী বেছি পাৰে ঘনাই পাৰে কণী আৰু লোকেল হাঁহে কণীটো কমকৈ পাৰে বা আপুনি ঘনাই নাপাৰে মানে এবাৰ পাৰি যোৱাৰ পাছত কণীটো পাছত দেৰি হয় পাৰিবৰ কাৰণে আৰু কেম্বেল হাঁহৰ ৱেইটো বেছি হয় আপোনাৰ কেম্বেল হাঁহ আপোনাৰ ৱেইট বেছি হয় খাবলৈয়ো বেছি লাগে আৰু কণীও ঘনাই পাৰে সেইকাৰণে কণী বিক্ৰী কৰি পিনিও আমিও লাভ হয় কাৰণ আমাৰ কেম্বেল হাঁহ আৰু লোকেল হাঁহ দুয়োটাই আছে কিন্তু হাঁহৰ বহুতো ভাগ ভাগ থাকে সেই ভাগ যেনেকৈ ব্ৰইলাৰ হাঁহ ওলাইছে ৰাজহাঁহ ওলাইছে সেই ৰাজহাঁহো আপোনাৰ কণীবোৰ ঘনাই পাৰে ৰাজহাঁহ ডাঙৰ হয় লোকেল হাঁহো ডাঙৰ লোকেল হাঁহ লাহে লাহে ডাঙৰ হয় বহুত মানে দামত বিক্ৰী কৰা হয় এটা হাঁহৰ দাম পাঁচশ টকাকৈ বিক্ৰী কৰা হয় এনেকৈ কেম্বেল দুয়োটা হাঁহেই ৰাজহাঁহৰ দামবিলাক যেনেকৈ চিনাহাঁহ আছে চিনাহাঁহেও কণী পাৰে দুয়োটা গোটেই হাঁহ মানে বহুতখিনি ভাল হয়গৈ গৈ পিনি এতিয়া কুকুৰা ক্ষেত্ৰত ক'বলৈ গৈছোঁ যে কুকুৰা আমি কণী বিক্ৰী কৰোঁ কণী বিক্ৰী কৰি মানুহক মানুহ আমি বহুতখিনি সুবিধা পাওঁ বহুত সহায় হয় আমাৰ ঘৰ চলাত সহায় হয় আৰু আপোনাৰ বহুতখিনি বস্তু পাতি ল'ব পাৰোঁ আমি ফুৰিব যাব পাৰোঁ ফুৰিবলৈ আহিব পাৰোঁ ফুৰি আহি আমি আকৌ ঘৰৰ কাম বন কৰিবলৈ ভাল লাগে কাৰণ ঘৰৰ বস্তু পাতি থাকিলে বুলি ক'লে আমাৰ বহুতখিনি সুবিধা হয় সেইকাৰণে আমি সেহেঁতৰ কাৰণে খোৱা দানা দানাৰপৰা আদি কৰি হাঁহক আমি এতিয়া দিওঁ আমি ভাত তুঁহগুৰি এনেকৈ হাঁহৰ হাঁহক দিওঁ কুকুৰাক দিওঁ আমি ধান চাউল ভাত দিওঁ কিন্তু এতিয়া কুকুৰা লোকেলখিনিক আমি মেলি দিব পাৰোঁ কিন্তু আমি এনেকুৱা হয় আমি সেইখিনি কুকুৰাক আমি সেই নোৱাৰোঁ যেনেকৈ কণী পাৰিবৰ কাৰণে মানে বেছিকৈ লোকেলটো নহয় হাঁহৰ যেনেকৈ লোকেলো এনেকৈ হাঁহে কণী নেপাৰে বেছিকৈ নেপাৰে কেম্বেল হাঁহে বেছিকৈ কণী পাৰে কুকুৰাও এনেকৈ বেছি কণী পাৰে আমি এতিয়া কুকুৰা উমনি দিবলগীয়া হয় গৰমত উমনি দিলেও গৰমৰ কাৰণে বেয়া হয় তাৰ কাৰণে আমি বহুতখিনি হেৰি কৰিবলগীয়া হয় কিন্তু এতিয়া কণী বিক্ৰী কৰোঁ কণী বিক্ৰী কৰি ভাল হয় পইচা পাওঁ গোটৰপৰা পইচা লওঁ গোটৰপৰা পইচা লৈ মেলি আমি কণী বিক্ৰী কৰোঁ কণী তাৰপৰা আমি কিছুমান বস্তু ল'ব পাৰোঁ নিজৰ ঘৰৰ কাৰণে দাইল তেল নিমখৰপৰা বজাৰ কৰা খৰচ ওলায় সেইকাৰণে আমি বহুতখিনি কণী হওক কুকুৰা মাংসই বিকো লাগিলে গোটাই ব্ৰইলাৰ গোটাই বিকো লাগিলে বা সোণালী কুকুৰাই বিকো লাগে সোণালী কুকুৰাও এনেকুৱা হৈছে আমাৰ দুটা ভাগত গড়ালটো থৈ দিছোঁ এটা এটা ছাইডে থওঁ আমি কুকুৰা এটা ছাইডে থওঁ সোণালী কুকুৰা সোণালী কুকুৰাক আমি মেলি দিব নোৱাৰিছোঁ কাৰণ সোণালী কুকুৰা মেলিলে পটককৈ বেমাৰ আজাৰে পাই যাব সেইটো কাৰণে আমি লোকেলখিনি মেলি দিওঁ কিন্তু সোণালীখিনি মেলি দিব নোৱাৰোঁ কাৰণ সোণালীখিনি কুকুৰাই কণী পাৰি থাকে সেইটো কাৰণে আমি কণী বেছিকৈ দিব পাৰোঁ কিন্তু কেম্বেল হাঁহ হওক বা আমি লোকেল হাঁহ হওক সিহঁতক আমি মেলিয়ে চৰাওঁ কিন্তু কেম্বেল হাঁহে কণীটো বেছিকৈ পাৰে সেই কণী বিক্ৰী কৰি আমি বহুতখিনি সুবিধা হয় বহুতখিনি কাম কৰিব পাৰোঁ ঘৰৰ টকা পইচাৰপৰা আদি কৰি বহুতখিনি ঘৰ বনাবলৈয়ো সুবিধা হয় কণী বিক্ৰী কৰি পেনি বা আপুনি দোকানৰ বস্তু আনিব পাৰোঁ মোৰ দোকান আছে দোকানত বস্তু ভৰাব পাৰোঁ তাৰ ঘৰতো বহুতখিনি বহুতখিনি হেৰি কৰি মেলি কণী আৰু হাঁহ কণী বিক্ৰী কৰি বা মাংস বিক্ৰী কৰি আমি লাভ পাইছোঁ কিন্তু তাৰ ফলতে হৈছে যে হাঁহ আৰু কুকুৰা দুয়োটা একেলগত থ'ব নোৱাৰিছোঁ কাৰণ হাঁহ এফালে থ'বলগীয়া হৈ যায় কুকুৰা বেলেগ এফালে ফালে থ'ব লাগে কাৰণ কুকুৰাও ভাগ ভাগ আছে যেনেকে সোণালী কুকুৰাটো চাইড কৰি থ'ব লাগে সিহঁতক বান্ধি পেনি ব্ৰইলাৰ দানা দিব লাগে কুকুৰা দানা আমি দিওঁ তাৰে পানী দিব লাগে লিক্সিং পাউদাৰ পানী খুৱাওঁ তেনেকৈ বেজী দিব লাগে বেজী দিওঁ আকৌ লোকেল কুকুৰাকো সেনেকৈ তেনেকৈ দানা দিওঁ দানা ব্ৰইলাৰ দানাও খুৱাওঁ ধানো খুৱাওঁ কণী পাৰিবৰ কাৰণে ধান খুৱাওঁ কিন্তু হেৰিয়ক আমি এইখিনি কুকুৰাক আমি ব্ৰইলাৰ দানা নোখুৱাওঁ ব্ৰইলাৰ দানা খোৱাবলগীয়া হয় এতিয়া বা গৰু দানাহে খুৱাওঁ আমি কুকুৰা হ'লে যে আপোনাৰ কুকুৰা দানাটো খুৱাওঁ তাৰ ফলত আমি কণী পাৰি মেলি এইখিনি আৰু বহুতো সুবিধা হয় যেনে ঘৰৰ কাম কৰিব পাৰোঁ ঘৰৰ ঘৰত থাকিয়ে আমি মানে ঘৰৰ আমি গৃহিণী হৈ মেলি সেইখিনি কাম সুবিধা হয় তাৰ ফলত আমি বহুতো যেনেকৈ আমি ঘৰৰ কাৰণে কিবা এটা বস্তু ল'ব পাৰিছোঁ তাৰপৰা আমি গৰু এজনী হওক গোটেই হাঁহখিনি যদি পাৰ কে জি বিকি দিওঁ হাঁহো এটা হাঁহৰ সাঁতশ টকা তিনিটা সেনেকৈ কৰি মানে হাঁহো আমাৰ পঁচিছ ত্ৰিছটা হাঁহ আছে সেই তাৰ হাঁহ এটা হাঁহত পাঁচশ টকাকৈ বিক্ৰী কৰোঁ আৰু এনেকুৱা হয় ৰাজাহাঁহ আছে ৰাজহাঁহৰ লগত আপোনাৰ কণীবোৰ হৈছে ডাঙৰ ডাঙৰ ৰাজাহাঁহে বেছি কণী নেপাৰে ৰাজাহাঁহৰ মাংসৰো দাম ৰাজহাঁহে বহুতখিনি খানা দানা খায় সেই দানা উপাৰ্জন কৰিবলৈ হ'লে আমি হাঁহৰপৰা নহ'লে কুকুৰাৰপৰা হওক কণী বিক্ৰী কৰিব লাগিব নহ'লে আমি মাংসকে বিক্ৰী কৰিব লাগিব মাংস মানে কি হয় কুকুৰা নহ'লে হাঁহ বিক্ৰী কৰোঁ সিহঁতৰ কাৰণে দানা সিহঁতৰপৰাই সিহঁতৰ কাৰণে আমি দানা সানোঁ তাৰপৰা আমি ছাগলীও লৈছোঁ যেনেকৈ কণী আৰু কুকুৰা হাঁহ দুয়োটাই বিক্ৰী কৰি মেলি ছাগলী ল'ব পাৰিছোঁ ছাগলী লৈছোঁ সেই ছাগলীবোৰৰো আমিতো লাভ হ'ব লাভ পাম বা কিবা কৰিম সেইখিনিও কৰি মেলি আৰু একো নাথাকে যেনেকৈ কণী আমি দোকানতো দিওঁ হাঁহ কণীও দোকানত দিওঁ হাঁহ কণী আমি দহ টকাকৈ দিওঁ কুকুৰা কণীও আমি দহ টকাকৈয়ে দিওঁ কুকুৰা কণী আৰু হাঁহকণী ঘৰতো খোৱা হয় সেইখিনি আমি বিলোৱাও হয় কাৰ আমি যেনেকৈ এনেকৈ লোকেল কণী আমি নাখাওঁ কাৰণ লোকেল কণী আমি নাখাওঁ অ' লোকেল কণী আমি খাওঁ ফাৰ্মৰ কণী আমি নাখাওঁ কাৰণ ফাৰ্মৰ কণীৰপৰাহে আমিখিনি বহুতখিনি আমাৰ কি হয় পইচা বাচি যায় ফাৰ্মৰ কণী কিনিবৰ কাৰণে আমাক পইচা নালাগে আমি লোকেল কণী হয় কাৰণে আমাক ফাৰ্মৰ কণী কিনিবলৈ আমাক পইচা নালাগে কাৰণ লোকেল কণী আমি ঘৰতে এটা ভাল পুষ্টিকৰ খাদ্য খাবলৈ কওঁ সেইটো কাৰণে আমাক আমি ফাৰ্মৰ কণী নাখাওঁ লোকেল কুকুৰা আৰু সোণালী কুকুৰাৰ মাজত এইটোৱে পাৰ্থক্য যে লোকেল কুকুৰাই কণীটো অলপ কমকৈ পাৰে আৰু সোণালী কুকুৰাই কণীটো অলপ বেছিকৈ পাৰে কিন্তু কিন্তু ৱেইটটো হৈছে সোণালী কুকুৰাৰ বেছি হয় কাৰণ সিহঁতি ব্ৰইলাৰ দানা হওক বা হেৰি কুকুৰা দানাই হয় এনেকৈ খায় কাৰণে সিহঁতৰ ৱেইটটো বেছি হয় আৰু কুকুৰা ৱেইটো নহয় সিহঁতি দিনটো চৰি থাকে আৰু আপোনাৰ খোৱাটো কম হয় পানীও দিয়া হয় লিক্সিন পাউদাৰ পানী খোওৱা হয় কিন্তু সিহঁতি গৈ বাহিৰত গৈ পিনি পানী খাইগৈ কাৰণে সিহঁতৰ সেইটো অকণমান কম হয় আৰু হাঁহৰ ক্ষেত্ৰত এনেকুৱা হয় হাঁহে খায় হাঁহে বহুত খায় দানা যেনেকৈ আপোনাৰ সিহঁতক ব্ৰইলাৰ দানাও খুৱাবপৰা যায় আমাৰ আমি ব্ৰইলাৰ দানাও কওঁ ভাতো দিয়া হয় ধানো খায় চাপৰ আপুনি তুঁহগুড়ি আৰু আপোনাৰ ভাত মিক্স কৰিও আমি খুৱাওঁ সেইখিনি আৰু কেম্বল হাঁহখিনিকো সেই একেই খায় কিন্তু সিহঁতৰ দুয়োটাৰে ৱেইটটো কেম্বেল হাঁহৰ বেছি হয় আৰু হেৰি হাঁহৰ লোকেল হাঁহৰ কম হয় কণী ক্ষেত্ৰত হৈছে কেম্বেল লাহে বেছিকৈ কণী পাৰে লোকেল হাঁহে কমকৈ আৰু কণী পাৰে আমি কুকুৰা ক্ষেত্ৰতে হওক সোণালী কুকুৰাক আমি উমনি নিদিওঁ আৰু লোকেল কুকুৰাক আমি উমনি দিওঁ কাৰণ লোকেল কুকুৰাই উমনি লৈ পোৱালি উলিয়াব পাৰে তাৰপৰা আমি আৰু লাভ হয় কাৰণ পোৱালি উঠাব পাৰিলে বুলিবলৈ আমি বহুতখিনি সহায় হ'ব কাৰণ আমি যিটো আমাৰ কুকুৰা আমাৰ চাইজ আছে সেই চাইজ লৈ পিনে আমি সৰুৰপৰা ডাঙৰ এটা ষ্টেপ বাই ষ্টেপ কৰি কৰি যাব পাৰোঁ কুকুৰা কাৰণ এনেকুৱা হয়গৈ গৈ আমি বিকি দিলে বুলি ক'লে সিহঁতৰপৰা আমি মাংসও পাব পাৰোঁ মাংস পাই মেলি কুকুৰাই বহুতখিনি চাৰিশ টকাকৈ বিক্ৰী কৰোঁ সেই চাৰিশ টকাকৈ বিক্ৰী কৰি মেলি আমি বহুতখিনি সুবিধা পাওঁ কাৰণ ঘৰৰ কিবা এটা নাই বা গোটত পইচা দিবৰ কাৰণে নাই আমি কুকুৰা এটা বিক্ৰী কৰি দিলোঁ বা হাঁহ এটা বিক্ৰী কৰি দিলোঁ সেই হাঁহ বা কুকুৰা পইচাই আমি বহুতখিনি লাভ হয় সেই লাভৰ ফলত আমি বহুত কাম কৰিব পাৰোঁ বহুত ঘৰ চলাব পাৰোঁ বহুতখিনি আমাৰ সহায় ক'ৰবাত ফুৰিবলৈ যোৱা হওক বা ক'ৰবাত কিবা হওক কাৰোবাক কিবা এটা দিব পাৰোঁ মোৰ ঘৰক মানুহ এটা কিবা কুকুৰা গড়ালো নবকে বনাবৰ কাৰণে কিবা এটা আমি বস্তুকে ল'ব পাৰিছোঁ কুকুৰা কাৰণে আমি দানাকে আনিব পাৰিছোঁ কাৰণ সিহঁতৰ পইচাই আমি সিহঁতকে খুৱাব আমি আমি লাভ হ'ব লাভ লাভৱানো হৈছোঁ কাৰণ সিহঁতক খুৱাব পাৰিছোঁ মানে আমি আমাক কণী বিকিব পাৰিছোঁ সিহঁতক এইটো এইটো এনেকুৱা হয় বুলি ক'ব পাৰি যে ইটো আৰু সিটো দুয়োটা পুহিলে আমি লাভ হওঁগৈ কিন্তু কোনোবা এটা বেছিকৈ হয় আৰু কোনোবা এটা কমকৈ হয় সিহঁতক খোৱাৰ ওপৰত কথা বেমাৰ আজাৰ হ'বলৈ দিব নালাগে ঠাণ্ডাদিনত ঠাণ্ডা পাব দিব নালাগে ঠাণ্ডা পাব দিব সিহঁতক বেজী দিব লাগিব মাহেকৰ চিষ্টেম মানে বেজী থাকিব লাগিব সেই বেজী ফলত সিহঁতক বহুতখিনি কাম কৰিবলৈ হয়গৈ হৈ পিনে এতিয়া আমি সিহঁতক পানী গৰমপানী ঠাণ্ডা দিনত খুৱাব লাগে গৰমপানী আৰু গৰম দিনত আমি এতিয়া সিহঁতক নৰ্মেল ঠাণ্ডাপানীকে খুৱাই দিওঁ কিন্তু সিহঁতৰ এনেকুৱা হয় আজি নহওঁতে বা কিবা হওঁতে সেয়াক লৈ পিনিও মানে বহুতখিনি বেয়া হয় সেইটো কাৰণে সিহঁতক অলপ কমকৈ মানে ঠাণ্ডাটো নহ'বৰ কাৰণে গোটেই চাৰিওকাণটো আমি বেৰত পলিথিন মাৰি দিয়া হৈছে কাৰণ ঠাণ্ডাটো পাব নালাগে আমি এতিয়া সেইটো কাৰণে আমি বহুতখিনি সুবিধা হৈ যায়গৈ